পৰিৱহণৰ ক্ষেত্ৰত আমি বিভিন্ন ধৰণৰ প্ৰত্যাহ্বান সন্মুখীন হ'বলগীয়া হয় প্ৰত্যেক দিনে যিহেতু আমি যদি অকণমান চহৰৰ ফালে যাবলগীয়া হয় গাড়ী মটৰৰ অকণমান অসুবিধা ৰাস্তা পদূলি অসুবিধা গাড়ী মটৰ আছে যদিও সেইবোৰ নিজাববীয়া গাড়ী চৰকাৰী বুলি ক'বলৈ গ'লে নাই ৰাস্তা ঘাটৰ আজিৰ যি অৱস্থা ভগা চিগা ভালদৰে বনোৱা নাই দলঙৰ ভাল ব্যৱস্থা নাই ৰাস্তাৰ ভাল ব্যৱস্থা নাই চৰকাৰী গাড়ীৰ ভাল ব্যৱস্থা নাই আৰু যিবোৰ আছে সেইবোৰ চব নিজাববীয়া সেইবোৰ সেইবোৰত যাবলৈ হ'লেও ভালেখিনি পইচা দিবলগীয়া হয় আমি বিছ ত্ৰিছ কিলোমিটাৰ গ'লেও ভালেকেইটকা দিবলগীয়া হয় এই ক্ষেত্ৰত মই ভাবোঁ বহুত দুৰ্বল আমাৰ অঞ্চলটোৰ পৰিৱহণ ব্যৱস্থাটো তাত যদি চৰকাৰে অকণমান চকু কাণ দিয়ে চাই মেলি অকণমান সুবিধা কৰি দিয়ে তেতিয়া আমাৰ সাধাৰণ শ্ৰেণীৰ মানুহবোৰৰ কাৰণে বহুত উপকাৰিতা হ'ব বুলি ভাবোঁ মই যিহেতু আমি যদি নগৰ চহৰলৈ যাবলগীয়া হয় ত্ৰিছ চল্লিছ কিলোমিটাৰ যাবলগীয়া হয় তাৰ ক্ষেত্ৰত গ'লে ৰাস্তা পদূলিবোৰ বৰ বেয়া বিশেষকৈ এইবোৰ ৰোগীয়া মানুহবোৰ যাবলৈ হ'লে অকণমান দিগদাৰ হয় এম্বুলেন্সৰ সুবিধা খুব কম আৰু ৰাস্তা পদূলিবোৰ বেয়া যিহেতু লাহে লাহে যাবলৈ যদি এটা আকস্মিক দুৰ্ঘটনা হৈ যায় সেইটো ক্ষেত্ৰতো আমি সোনকালে হস্পিটেল চিকিৎসালয় পোৱাবগৈ লাগিব সেইক্ষেত্ৰত ৰাস্তা পদূলিবোৰ অলপ ভাল হ'লে আমাৰ সুবিধা হয় তেনেক্ষেত্ৰত বহু প্ৰত্যাহ্বান আহে আমি বহুত দেখি আছোঁ তেনেকুৱা সেইবোৰ ৰোগীৰ ক্ষেত্ৰত বহুত কষ্ট হয় আমাৰ হস্পিটেললৈ নিবলৈ বহুত মানে পলমকৈ পোৱাগৈ হয় ৰাস্তা ঘাটৰ কাৰণে সেইবোৰ যদি অলপ উন্নতি হয় বা সেইবোৰ ভালকৈ বনাই কৰি দিয়া হয় তেতিয়া মই ভাবোঁ আমাৰ সাধাৰণ শ্ৰেণীৰ মানুহখিনিৰ কাৰণে বহুত সুবিধা হ'ব লাভজনক হ'ব